অই দে নগাঁও নগাঁও দে দেৱাংগী পাৰ্ক যাওঁ কাইলে যাওঁ

দুজনে কেনেকৈ যাবি আকৌ লগৰবিলাক লগৰবিলাকক ক আক হ'ব মই কৈ দিম তয়ো কৈ দে একেলগে হয়

হ'ব একেলগে আমি খানা খাম দে একেলগে কিয়নো নাখাম আক বহুত দিন হ'ল বে

ঠিক আ তই গোটেই কেইটাকে গোটেই কেইটা গোটেই কেইজনকে ক'বি আক তাৰ পৰা আমি একেলগে যাম আক কাইলৈ

এই মোৰ তাত আছে দে

অঁ ঠিক আছে মই বাৰু মাঞ্চীক ক'ম তুমি বাকী কেইটাক ক'বা দেই কাক বজেনৰ নাম্বাৰটো তোৰ তাত নাই নেকি মোৰ তাত আছে দে মই কৈ দিম আৰু তুমি বাকী কেইটাক তুমি ক'বা বাকী মই বজেন আৰু মাঞ্চীক মই কৈ দিম দেই তোমাৰ যোনবিলাক মনত আছে সেইবিলাক ক'লেই হ'ল আমি গোটেই নাযাওঁ নহয় স্কুলবিলাক অঁ মোৰ তাতো কেইটামান আছে নাম্বাৰ এইটো মই তোমাক কৈ দিম বা মই ফোন কৰি দিম লগৰবিলাক লগত গৈ ভাল লাগে ন ভাল লাগে পাহৰি যোৱা যায় মোৰ লগত তিনিজন মান আছে দেই তিনি চাৰিজন মান আছে হয় সেইকেইজনক মই কৈ দিম তুমি তুমি কেইজনক ক'বা দেই ঠিক আছে কাইলৈ লগ পাম দেই অঁ ঠিক আছে মই তোমাক লগ পাম বুলিয়ে ক'লোঁ দেখোন ঠিক আছে অঁ ঠিক আছে